সাম্প্ৰতিক সময়ত অসমত গ্ৰন্থমেলাৰ জনপ্ৰিয়তাৰ বিষয়ে গ্ৰন্থমেলা আচলতে য'তেই হওক আজিকালি জাক জমকতাৰেই ভৰা আৰু কিছুমান ছাত্ৰ ছাত্ৰী গ্ৰন্থমেলাৰ পৰা কিতাপ আনি পঢ়ি পঢ়াৰ হেঁপাহ থাকিলে পঢ়িবৰ বাবে কিতাপ আনাই গৈ আৰু কিছুমানে সেই জাক জমকতাৰ মাজত সোমাই উপভোগ কৰিবলৈ যায় ভাল পায় চাই ভাল পায় কিন্তু সকলোৱে তেনেকুৱা নহয় যি কিতাপ এখন বিচাৰি কিতাপ এখন পঢ়ি কিতাপখনৰ পৰা কিছু কথা শিকিবলৈ বুলি কিছুমান ল'ৰা ছোৱালী সেইদৰে গ্ৰন্থমেলালৈ যায় গ্ৰন্থমেলাৰ পৰা উপকাৰ হয় বহু ল'ৰা ছোৱালী আৰু সেইবাবে জনপ্ৰিয়তাও বৃদ্ধি পাইছে কাৰণ য'তেই হওক গ্ৰন্থমেলা বুলি ক'লে ওলাই যায় বহু সংখ্যক লোক গ্ৰন্থমেলা চাবলৈ যায় গ্ৰন্থমেলাৰ পৰা কিতাপ কিনিবলৈ যায় গ্ৰন্থমেলাৰ পৰা বহু কথা জানিবলৈ যায় আৰু এই জনপ্ৰিয়তা মোৰ বুধেৰে গ্ৰন্থমেলাৰ প্ৰতি সকলো মানুহৰে আছে ভাষা এটা আমাৰ অসমত বিশেষকৈ বহু ভাষা লোক আছে যিটো ভাষাৰ কিতাপখন সেই ভাষাৰ লেখকজনৰ প্ৰতি যি কিতাপ পঢ়িবলৈ বিচাৰে তেওঁ সদায় লেখক আৰু কিতাপখনৰ ভাষাটোৰ প্ৰতি গুৰুত্ব থাকে আৰু সেইদৰে কিতাপৰ প্ৰতি আগ্ৰহী থকা কিতাপৰ প্ৰতি হেঁপাহ থকা লোকে কিতাপ পঢ়িবলৈ যায় আৰু লেখক আৰু পাঠকৰ মাজত এটা সু সম্পৰ্ক গঢ়ি উঠে আৰু সেই লেখকজনৰ কিতাপ এখন আকৌ পঢ়িবলৈ পুনৰ পঢ়িবলৈ হেঁপাহ কৰি থাকে পাঠক সমাজে যিয়ে যিয়ে সেই কিতাপখনত আমোদ দিয়ে বা লেখকৰ লেখকৰ প্ৰতি থকা সহানুভূতি লেখকৰ প্ৰতি থকা ভাৱ ভাষা সকলো বুজি সেইসকল পাঠকে সেই সেই লেখকৰ সেই কিতাপখন বিচাৰি যায় আৰু পঢ়ে